মই বাইকেৰে ভ্ৰমণ কৰা কৰিব বিচৰা কিছুমান ঠাই হ'ল লাডাখ আৰু জম্মু কাশ্মীৰ মই বহুতদিন আগৰেপৰা ক'বলৈ গ'লে সৰুৰেপৰা চাই আছোঁ টিভিত ফোনত লাডাখৰ যিবিলাক ঠাই আছে আৰু ইনষ্টাগ্ৰাম ৰিলছ ফেচবুক এইবিলাকত চাই থাকোঁ কিমান ধুনীয়া ধুনীয়া ঠাই আছে তাতে আৰু মোৰ ইচ্ছা হৈ গৈছিল তেতিয়াৰপৰাই যে মই এদিন বাইক লৈ লাডাখ ভ্ৰমণ কৰিবলৈ যাম আৰু বহুত কিছু চালোঁ লাডাখৰ মানুহ লাডাখৰ যিটো সংস্কৃতি মোৰ বহুত ভাল লাগে মই থ্ৰী ইডিয়েটছ ফিল্মত চোৱা লাডাখৰ যিখিনি ঠাই আছিল সেইখিনিত মই যাবই লাগিব এনেকুৱা ধৰণৰ মোৰ ইচ্ছা হৈ গৈছিল ভিতৰত তাৰপিছত আৰু লাডাখৰ যিবিলাক ৰাস্তা সেইবিলাকত বাইক চলায়ো ভাল লাগে আৰু সেইবিলাক ঠাইত ৰয়েল এনফিল্ড হিমালয়ান বাইক লৈ যাম বুলি ভাবিছোঁ তাৰ উপৰিও লাডাখৰ যিটো মানুহ মানুহবিলা মানুহবিলাকৰ কথাও বৰ বহুত ভাল লাগে তাৰ উপৰিও জম্মু কাশ্মীৰ বহুত এটা ঠাণ্ডা ঠাই প্ৰতি বছৰে তাত বৰফ আৰু বহুত কিছু সুন্দৰ পৰিৱেশ এটা দেখিবলৈ পাওঁ টিভিত মোবাইলত ৰিলছত তাৰপিছত সেই তাৰে যিবিলাক ৰাস্তা আছে ৰাস্তাৰ কাষেদি বৰফ ৰাস্তাৰ মাজেদি বৰফ চাৰিওফালে চালে বৰফ মই থাকোঁ অসমত আমাৰ ইয়াতে ইমান বৰফ নপৰে ক'বলৈ গ'লে নপৰেই ঠাণ্ডাটোৱেই পৰে মোৰ বৰফৰ মাজত বাইক চলোৱা বহুত এটা ইচ্ছা আছিল বৰফৰ মাজেৰে বাইক চলোৱা তাৰ তাতে যাই ব্লগিং কৰা তাৰপিছত আৰু বহুতো ভিডিঅ' বনোৱা তাৰোপৰিও তাৰ মানুহৰ লগত কথা বতৰা পতা তাৰে মানুহক জানিব ইচ্ছা কৰা তাৰে খাদ্য তাৰে মানুহে কেনেকুৱা খাদ্য খায় আমি কেনেকুৱা খাদ্য খাওঁ তাতে যাই সেইবিলাক সব জানিব ইচ্ছা আছে সেইকাৰণে মই বহুত আগৰেপৰা বাইক ৰাইডিঙত যাব বিচাৰিছোঁ মই যাব পৰা নাই কাৰণ মোৰ ড্ৰাইভিং লাইচেন্সটো ইছ্যু হোৱা নাছিল মোৰ ড্ৰাইভিং লাইচেন্সটো ইছ্যু হ'ব তাৰপিছতে মই যাম তাতে বাইকো আছে ঘৰত ৰয়েল এনফিল্ডৰ সেইটো ৰাইডিঙৰ কাৰণে বহুত ভাল হ'ব আৰু এইখিনিয়ে এইটো এই দুটা জেগাত মোৰ যোৱা বহুত ইচ্ছা আছে তাৰোপৰি আৰু এটা জেগা আছে মানালী বুলি তাৰে পাহাৰীয়া জেগা সুন্দৰ সেউজীয়া পৰিৱেশ সেইবিলাক ঠাই বহুত ভাল লাগে সেউজীয়া ঠাইত বাইক চলাই তাৰে যিটো বায়ুমণ্ডল তাৰে যিটো বায়ু তাতে সেউজীয়া ঠাইৰ মাজত তেনে অক্সিজেনৰ পৰিমাণটো অলপ বেছি থাকে আৰু বায়ুটো বহুত পৰিষ্কাৰ থাকে সেইবাবে মোৰ বহুত ইচ্ছা এইবিলাক ঠাইত বাইক চলোৱা বাইকেৰে

দীঘল দীঘল যাত্ৰা কৰা আৰু মই যদি যাবই পাৰোঁ মই দাৰ্জিলিঙতো যাব বিচাৰিম এবাৰ দাৰ্জিলিঙৰ জেগাটো মোৰ সৰুৰেপৰা বহুত ভাল লাগে মই এতিয়ালৈকে যাব পৰা নাই কিন্তু মই যাম ফাষ্ট বাইক লৈয়ে যাম মোৰ কেইজনমান বন্ধু আছে গোটেইকেইটা আমি অল ইণ্ডিয়া টুৰ এটা কৰিম বুলি ভাবিছোঁ